ন এক দুহেজাৰ এঘাৰ তিনি পাঁচ দুহেজাৰ তেৰ পঁচিছ এক ঊনৈছ শ অষ্টাশী তিনি এক দুহেজাৰ সোতৰ ঊনৈছ ন ঊনৈছ শ একানব্বৈ